সোণালী কুকুৰা আৰু লোকেল কুকুৰা দুইটাই বেলেগ বেলেগ সোণালী কুকুৰা কম দিনৰ ভিতৰতে কম দিনৰ পিছতে বেছি ৱেইট হয় আৰু লোকেলটো কম দিনতে বেছি ৱেট নহয় লোকেল টো বাৰু আমাৰ ঘৰত যিটো পুহো লোকেল সেইবিলাক অলপ হেৰি টাইম লাগে তিনিমাহমান লাগে ডাঙৰ হ'ব কাৰণে আৰু সোণালী কুকুৰা কম দিনৰ ভিতৰতে কম দিনৰ ভিতৰতে ডাঙৰ হয় কম দিনৰ ভিতৰতে ব্যৱসায় ক্ষেত্ৰত সোণালী কুকুৰাটো ভাল বুলিয়ে কৈছোঁ কাৰণ সোণালী কুকুৰাটো সোন সোনকালে ডাঙৰ হয় কুকুৰা বিকিব পৰা হয় সোণালী কুকুৰা সোণালী কুকুৰা বিকি বহুতো মানুহ স্বাৱলম্বী হৈছে ময়ো বিকো সোণালী কুকুৰা দানা টাইমত দানা দিব লাগে আৰু দানা পানী এইবিলাক দিওঁ তাৰ পৰা লোকেল কুকুৰাটো তিনিমাহমান লাগে ডাঙৰ হ'বৰ কাৰণে আৰু সোণালী কুকুৰাটো এক মাহ চল্লিছ পঞ্চল্লিছ দিনতে কুকুৰা বিকিব প বিকিব পৰা হয় সোণালী কুকুৰাটো আৰু আজিকালি বহুত ধৰণৰ এইবোৰ কুকুৰা ওলাইছে সোণালী কুকুৰা বন ৰজা কিবা কিবি এইবিলাক সেইবিলাক লোকেলটোৰ লগত নিমিলে এইবিলাক সোণালী বন ৰজা এইবিলাক এই বইলা কুকুৰাৰ নিচিনাই বুলি ক'লেও বেয়া নহয় তাৰমানে সোনকালে ডাঙৰ হয় লোকেলটোৰ নিচিনা নহয় সোণালী কুকুৰাটো সোণালী কুকুৰা বিকি পিনি বিকি বহুতো মানুহ স্বাৱলম্বী হৈছে মোৰ সোণালী কুকুৰা বিকোঁ সোণালী কুকুৰাটো টাইমত দানা পানী দি থাকিলেই হয় আৰু পোৱালি হৈ থাকোঁতে সৰু হৈ থাকোঁতে লাইট লাইট দি তেনেকৈ থোৱা হয় লাইট দি থ'লে লাইটৰো হেৰি পোহৰ এনেকৈ গৰম গৰম হৈ থাকে তেতিয়া সেই কুকুৰাবোৰো এনেকৈ গৰম ভাৰী পায় কুকুৰাবোৰ বেমাৰ আজাৰৰ পৰাও মুক্ত হয় আৰু সোণালী কুকুৰা

দৰৱ আৰু দৰৱ দি দৰৱ চৰব এইবোৰ সব দিয়া হয় গ ঠাণ্ডা দিনত গৰম কুহুমীয়া গৰম পানী তেনেকৈ কৰি পিনি দিয়া হয় তাৰপৰা লোকেল কুকুৰাটোৰ লগত নিমিলে লোকেল কুকুৰাটো ডাঙৰ হ'বলে তিনিমাহমান লাগে আৰু সোণালী কুকুৰাটো হেৰি কম দিনতে কম দিনতে মানে বিকিব পৰা হয় সোণালী কুকুৰা মাংসটো কোমল আৰু লোকেল কুকুৰা লোকেলৰ মাংসটো টান অলপ টাইট থাকে মাংসটো